অঁ জোনমণি এই পিকনিক এটা উলিয়াইছোঁ অঁ এই গেৰুকামুখলৈ

পইচা আমি পাঁচশকৈ তুলিছোঁ গাড়ী আমি এই বিমান খাটনীয়াৰ গাড়ী এখনকে লৈছোঁ এই আমাৰ পৰিয়ালটো আৰু তোমালোকৰ পৰিয়ালটো অঁ তাতে খানা হ'ব আৰু মাছ মাংস হয় অঁ তাতে আমি ৰান্ধি বাঢ়ি ধুনীয়াকৈ খাম আৰু অঁ হয় হ'ব অঁ তোমালোক ৰেডি হ'বা দেই পইচা দিবা অঁ অঁ হ'ব তেতিয়া অঁ ভালেই লাগিব অকমান ফূৰ্তি কৰি আহোঁ ওলাবা অঁ অঁ ঠিক আছে